আমাৰ অঞ্চলত থকা স্বাস্থ্যকেন্দ্ৰটোৱে আমাৰ অঞ্চলত জনসাধাৰণৰ স্বাস্থ্যৰ বাবে সজাগতা সভা অনুষ্ঠিত কৰি তেওঁলোকে জনসাধাৰণক বিভিন্ন ৰোগৰপৰা কেনেদৰে ৰক্ষা পাব পাৰি তাৰ বাবে সজাগ হ'বলৈ ৰাইজক উদ্দেশ্যেই তেওঁলোকৰ বক্তৃতা প্ৰদান কৰে এই সজাগতা সভাসমূহ তেওঁলোকে আমাৰ অঞ্চলৰ বিদ্যালয় নামঘৰ বা আমাৰ অঞ্চলত থকা ৰাজহুৱা অনুষ্ঠানত অনুষ্ঠিত কৰে তেওঁলোকে ৰাইজক কেনেধৰণে বেমাৰ আজাৰৰপৰা ৰক্ষা পাব পাৰি সেই বিষয়ে ৰাইজক বুজাই দিয়ে আৰু বিদ্যালয়সমূহত কণ কণ ছাত্ৰ ছাত্ৰীক বেমাৰৰ বীজাণুৰপৰা কেনেধৰণে ৰক্ষা পাব পাৰি তেওঁলোকক বুজাই দিয়ে তেওঁলোকৰ হাতত যদি নখ থাকে সেই নখৰপৰা তেওঁলোকৰ কি অসুখ হ'ব পাৰে সেই বিষয়ে তেওঁলোকক বুজাই দিয়ে আৰু কাপোৰ কা তেওঁলোকে পিন্ধি অহা কাপোৰ কানিবিলাক পৰিষ্কাৰ পৰিচ্ছন্ন হৈ আহিব লাগে এইখিনি কথাত তেওঁলোকে ছাত্ৰ ছাত্ৰীৰ লগতে তেওঁলোকৰ অভিভাৱকো জানিবলৈ দিয়ে তেওঁলোকে মহৰ কামোৰৰ আক্ৰমণৰপৰা ৰক্ষা পাবৰ কাৰণেও পৰামৰ্শ দিয়ে আনকি তেওঁলোকে দিনতটো শুলে আঁঠুৱা ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিয়ে এইদৰে আমাৰ ওচৰৰ স্বাস্থ্যকেন্দ্ৰটোৱে আমাৰ অঞ্চলত সজাগতা সভা অনুষ্ঠিত কৰি ৰাইজক সজাগ কৰি দিয়ে